হয় মই একক একক হাইকিং গোটৰ লগত গোটৰ সৈতে হাইক কৰিছোঁ আত্মসহায়ক গোট মহিলা মহিলা সমিতিৰ গোট সেইবিলাক গোটত মই আছোঁ আৰু গোটত থাকিলে বহুত কথা জানিবও পাৰি আত্মসহায় গোটত গ'লোঁ মিটিং হ'ল তাতে বহু ধৰণৰ ধৰ নজনা কথা আলোচনা হয় কেনেকুৱা ধৰণৰ পইচা থ'ব লাগিব কেনেকৈ সূতত দিব লাগিব বা ৰাজহুৱা কামত কেনেকৈ পইচা লগাব লাগিব বা পইচা কেনেকৈ সোতত দিব লাগে বা জনসাধাৰণ দুখীয়া পৰিয়ালক আত্মসহায় গোটত সোমাই ল'ব লাগে কাৰণ আজিকালিৰ যুগত ৰাইজ আজিকালিৰ যুগত আত্মসায়ক গোটক মহিলা সমিতি গোটবিলাকক মিনিষ্টাৰবিলাকে বহুত ধৰণৰ চৰকাৰে সহায় কৰে যিহেতু আত্মসহায়ক গোটটো দুখীয়া দুখীয়াবৰ্গৰ কাৰণেই গতিকে দুখীয়াসকলে দুখীয়াসকলকে নিম্নশ্ৰেণীৰ মানুহবিলাকক চৰকাৰে সহায় কৰে গতিকে সেই আত্মসহায়ক গোটটো আমাৰ দুখীয়াৰ কাৰণেহে চাকৰিয়ালবিলাকৰ কাৰণে এই আত্মসহায়ক গোটটো নহয় দুখীয়াবিলাকক চৰকাৰে সহায় কৰে সেইটো কাৰণে আমাৰ সমাজৰ যিমান ধৰ দুখীয়া অঞ্চলৰ মানুহ আছে দুখীয়া পৰিয়াল আছে তেওঁলোককহে আত্মসহায়ক গোটত আমি ল'ব লাগে গতিকে তেওঁলোকে সুবিধা পালে কিছুমান সেই সেই চৰকাৰৰপৰা সুবিধা পায় পইচা পায় সেই পইচা তেওঁলোকে বহুত ধৰণৰ সৰু সুৰা কামত লগাব পাৰে বেমাৰ হ'ল তেনেকৈ ধৰক লগাব পাৰে গতিকে এই আত্মসায়ক গোটটো ধনীৰ নহয় দুখীয়াৰহে মই হাইকিং পচন্দ কৰোঁ হাইকিং গোটটো মই বহুত ভাল পাওঁ গতিকে মই বহুত একেলগ হৈ কিনে ভ্ৰমণ কৰিব যোৱাটো ভাল পাওঁ পিকনিকত যোৱাটো ভাল পাওঁ মহিলা সমিতিৰ লগত বহুত ধৰণৰ সমাজ সমাজৰ মানুহক সহায় কৰি ভাল পাওঁ আত্মসহায়ক গোটক দুখীয়াসকলক সাহাৰ্য দি বা চৰকাৰৰ পৰা সুবিধা দি মই বহুত ভাল পাওঁ সেইকাৰণেই মই হাইকিং পচন্দ কৰোঁ